অঁ কওকচোন এই ভাত খাই অলপ জিৰাই আছোঁ

অঁ কি কথা বাৰু অঁহ্ অঁ যাম বাৰু মোৰো যাবলগীয়া আছিলে বাৰু আপুনি লগ ধৰিছে যদি বাৰু ভালেই হৈছে যাম বাৰু কিমান সময়ত যাব অঁ তেনেহ'লে নগেনক কৈ থ'ব লাগিব বেটেৰী ৰিক্সাখনতে যাম সিমান নহ'লে গাড়ী মটৰ কাৰণে আমাৰ দিগদাৰ হয় নহয় এইখনতে যাম অঁ অঁ মই চাব লাগিব এইবোৰ আপুনি কিবা কাপোৰ কানি বাচন বৰ্তন খোৱা বস্তু অলপ দাইল তেল সেইবিলাক চাম আৰু চাই চিতি আহিম আৰু আকৌ নতুনকৈ কিবা বস্তু আহিছে নি অফাৰ দিছে বোলে সেইবিলাকে চাই কৰি আহিম অঁ অঁ অঁ হ'ব অঁ